এই এনেই আছোঁ কি কৰিছা কি কৰিছা অঁ চাহ খালা অঁ গাহৰি গাহৰি আছে গাহৰি বনাম ফ্ৰাই কৰিব লাগিব খৰিকা দিব লাগিব

খাইছে নাই

গাহৰি চালাড

বেয়া নালাগে ভালেই লাগে

আৰু চিকেন অঁ অঁ

কি কৈছে কি কৈছ

আৰু আৰু কি কি লাগে কওক আকৌ বনাওঁ বনাওঁ

বনাওঁ সেইবিলাকো বনাওঁ অৰ্ডাৰ কৰিব পাৰিব লাগিলে

অঁ ন অঁ অঁ